যোৱা সপ্তাহত মই এপৰ এটা আপোনালোকৰ এপৰ থ্ৰ'ৰে কাপোৰ অৰ্ডাৰ কৰিছিলোঁ কটন কাপোৰ এযোৰ সময়মতে আহি পালে কাপোৰযোৰ বহুত ভাল লাগিল কাপোৰযোৰ ফিটিঙো ভালকৈ হৈছে কাপোৰযোৰৰ কোৱালিটিও বহুত ভাল আজিকালি যেনেকৈ ৱেবচাইটবিলাকে বা এপবিলাকে কাপোৰ কিবা দেখায় কিন্তু আহে কিবা কিন্তু আপোনালোকৰ এপটোৰে অৰ্ডাৰ কৰি মই বহুত বেছি ভাল পালোঁ কাপোৰযোৰ ভাল লাগিছে আৰু ইন ফিউচাৰো মই এই এপটো ব্যৱহাৰ কৰি কিবা নতুন মোৰ লাগতিয়াল কাপোৰ বা আন বস্তু অৰ্ডাৰ কৰিব বিচাৰিম